মোৰ আটাইতকৈ ডাঙৰ সফলতা বুলি ক'বলৈ আচলতে প্ৰতে কোনোটোৱেই আটাইতকৈ ডাঙৰ হোৱা নাই এতিয়ালৈকে তথাপিতো বহুতকেইটা সৰু সৰু সফলতাই মই পাইছোঁ তাৰ ভিতৰতে প্ৰথম আৰম্ভণিৰে পৰা ক'বলৈ গ'লে মই যেতিয়া ক শ্ৰেণীৰ পৰা পঢ়িছিলোঁ তেতিয়াৰ পৰাই মোৰ সদায় ক্লাছত ৰোল নম্বৰ ওৱানেই আছিলে আৰু তাৰপিছতে যেতিয়া মই ক শ্ৰেণীত ৱ এক প্ৰথম শ্ৰেণীত এক তেনেকৈ মই স্কুলৰ ভিতৰতো প্ৰথম হৈছিলোঁ আৰু সকলোবিলাক বিষয়তে সকলো নম্বৰতে সকলো বিষয়তে মানে মই আটাইতকৈ বেছি নম্বৰ পাইছিলোঁ আৰু তাৰ কাৰণে মই পুৰস্কাৰো পাইছিলোঁ আৰু সেইবিলাকো মোৰ কাৰণে এটা এটা সৰু সৰু সফলতা আৰু তাৰপিছতে মই মানে বৃত্তি পৰীক্ষা দিছিলোঁ যিটো চতুৰ্থ শ্ৰেণীত হয় আৰু সেইটো বৃত্তি পৰীক্ষাত আমাৰ অঞ্চলৰ পৰা অকল দুজনী ছোৱালীয়েহে পাছ কৰিছিলে তাতে এজনী মই আছিলোঁ আৰু এজনী মোৰ লগৰ ছোৱালী এজনী আছিলে আৰু গোটেই মৌজাটোৰ ভিতৰতে আচলতে আমিয়েই পাইছিলোঁ আৰু সেইটো মোৰ কাৰণে এটা সফলতা আৰু বিভিন্ন ঠাইত আমাক উৎসাহ দিবলৈ সম্বৰ্দ্ধনা দিছিলে তাৰপিছতে মই ওচৰৰে হাইস্কুল এখনতে চিট পৰীক্ষা দি পেলাই এডমিশ্যন ল'লোঁ আৰু তাৰপিছতে মই তাতো ফাইভৰ পৰা টেনলৈকে সদায় ৰোল নম্বৰ একেই হৈ থাকে আৰু তাতো তেনেকৈয়ে সকলো বিষয়তে নম্বৰ বেছি কাৰণে মই সদায় এটা এটা পুৰস্কাৰ পাওঁ সেইখিনিও মোৰ কাৰণে এটা সফলতা আৰু তাৰপিছতো স্কুলত যেতিয়া বাৰ্ষিক অ খেলৰ সপ্তাহ পাতে সেই তেতিয়াও মই কবিতা আবৃত্তি তাৰপিছতে কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতা প্ৰতিযোগিতা এই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাকত সদায় প্ৰথম স্থান দখল কৰোঁ আৰু মোৰ মতে এই সকলোবিলাকেই এটা এটা সফলতা তাৰপিছতে মই ম মেট্ৰিকৰ পৰীক্ষা অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলোঁ আৰু তেতিয়া মই সেইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ স্কুলৰ পৰা ডিষ্টিংশ্যন পোৱা গৈছিল ডিষ্টিংশ্যন পাইছিলোঁ মই আৰু বহুত বছৰৰ পিছত হয়তো স্কুলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ডিষ্টিংশ্যন পোৱা ছোৱালী আছিলোঁ মই তাৰপিছতে মই মানে সেই স্কুলৰ পৰা বহুতখিনি উৎসাহ পাইছিলোঁ আনকি চাৰ বাইদেউসকলেও মোক বহুত উৎসাহিত কৰিছিল আৰু সেইখিনি মোৰ সফলতা তাৰপিছতে মই বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰিলোঁ আৰু মোৰ উচ্চতৰ মাধ্যমিক পৰ্য্যায়টো মোৰ ফলাফল মোৰ আশা কৰা মতেই হ'ল আৰু সেইটোও মোৰ কাৰণে এক সফলতা তাৰপিছতে মই স্নাতক শিক্ষা লাভ কৰিবলৈ মই মহাবিদ্যালয়লৈ গৈছিলোঁ তাত সম্পূৰ্ণ তিনিবছৰ কটাইছিলোঁ তাৰপিছতে তাতো বিভিন্ন ধৰণৰ কুইজ আবৃত্তি নাটক বা ভাষণ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাকত প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেই সকলোবিলাকে মোক অতি উৎসাহ দিছিলে আৰু যাতে অধিক সফল হ'ব পাৰোঁ তাৰ কাৰণে উৎসাহ যোগাইছিলে তাৰপিছতে আহিলে ডিগ্ৰী তেনেকৈয়ে মই তিনি বছৰ শেষ কৰিলোঁ আৰু সেইবাৰ প্ৰথমবাৰৰ বাবে আ আমাৰ বিভাগৰ পৰা কোনোবা ছোৱালীয়ে কলেজৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেইগৰাকী ময়েই আছিলো আৰু সেইকাৰণে বাইদেউসকলে বহুতেই ভাল পাইছিলে আৰু সেয়াও এটা মোৰ কাৰণে সফলতা তাৰপিছতে আ বাইদেউসকলে বহুতখিনি সহায় কৰিছিলে এ অৱশ্যে আৰু সেই সকলো সহায়ৰ কাৰণেই মই আচলতে ইমানখিনি সফল হ'ব পাৰিলোঁ বুলি মই ভাবোঁ তাৰপিছতে মই মই গোটেই ক্লাছৰ ভিতৰতে আটাইতকৈ বেছি নম্বৰ পাইছিলোঁ আৰু তাৰপিছতে মই এটা অনুষ্ঠানত গৈছিলোঁ আৰু তাত অসম ভিত্তিক এটা প্ৰতিযোগিতা হৈছিল আৰু তাৰ ভিতৰতো মই দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত আমি চ সেই কলেজত পঢ়ি থকা দিনৰে পৰা দিনতেই এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেনিছ খেল হৈছিল আৰু সেই টেনিছ খেলখনতো আমাৰ গ্ৰুপটোৱে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰপিছত মই এটা দুবছৰীয়া শি শিক্ষকত শিক্ষকতাৰ এটা ক'ৰ্চ কৰিছিলোঁ আৰু সেইটো কৰোঁতে তাতো মই প্ৰথম বৰ্ষত সকলোৰে ভিতৰতে আটাইতকৈ বেছি নম্বৰ পাই সফল হৈছিলোঁ তাৰপিছতে মই দ্বিতীয় বৰ্ষৰ অন্ততো ক্লাছৰ সকলোৰে ভিতৰত আনকি বিশ্ববিদ্যালয়ৰ ভিতৰতেই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইবিলাকেই মোৰ কাৰণে সৰু সৰু সফলতা তাৰপিছতে তাৰপিছতে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ মই বিশ্ববিদ্যালয়ত প্ৰৱেশ পৰীক্ষা দিছিলোঁ আৰু তাৰপিছতে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিলে তাতে আৰু মই সফল ভাৱেৰে সেই প্ৰবেশ পৰিক্ষা উত্তীৰ্ণ হ'লোঁ আৰু ফলত মই অ ই মই মোৰ ইয়াত বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুযোগ পালোঁ আৰু সেইটো মোৰ কাৰণে এটা ডাঙৰ সফলতা এতিয়া এই সৰু সৰু সফলতাবিলাকৰ মাজত মোৰ আটাইতকৈ ডাঙৰ সফলতা বুলি সুধিলে মই ক'ম যে বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুযোগ পোৱাটোয়েই মোৰ কাৰণে এতিয়ালৈকে ডাঙৰ সফলতা কিন্তু এতিয়াও মোৰ কাৰণে বহুখি মোৰ ভাৱ মতে বহুতখিনি কাম এতিয়াও কৰিবলৈ বাকী আছে আৰু আৰু সেই সকলোবিলাক কাম কৰিলেহে আৰু যদি মই মোৰ ভৱা মতে মই সেই কামটো কৰিবগৈ পাৰোঁ তেতিয়াহ'লেহে মই আচলতে আৰু প্ৰকৃতাৰ্থত সফল হৈছোঁ বুলি ক'ব পাৰিম আৰু মোৰ কাৰণে নিজৰ ভৰিৰ ওপৰত ঠিয় হৈ স্বাৱলম্বী হোৱাটোকে মই সফল হোৱা বুলি ক'ব ক'ব বিচাৰোঁ আৰু সেই সফলতাৰ কাৰণে মই প্ৰথমতেই মই মোৰ মা দেউতা আৰু ঘৰৰ সকলোকে ইয়াৰ ইয়াৰ কাৰণে মানে মই তেওঁলোককেই স্বীকৃতি দিম যে তেওঁলোকৰ কাৰণেই মই ইমানখিনি সফল হ'ব পাৰিছোঁ হয়তো তেওঁলোকৰ তেওঁলোকৰ সহায় সহযোগ আৰু উৎসাহ নোহোৱা হ'লে হয়তো মই এইখিনি কেতিয়াও কৰিব নোৱাৰিলোঁ হয় আৰু আৰু বহুতখিনি কথাই থাকে ধৰক ইয়াত যদি ও সকলো মানুহৰ কাৰণে সফলতাৰ অৰ্থ বেলেগ বেলেগ আৰু মোৰ কাৰণে সফলতাৰ অৰ্থ হ'ল যেতিয়া মই মোৰ মাহঁতক এক সুখ আচলতে মই মোৰ ফালৰ পৰা এটা সুখৰ হাঁহি দিব পৰাটোৱেই মোৰ মতে সফলতা

সফলতা বহুতৰ কাৰণে বেলেগ কিছুমানৰ কাৰণে অজস্ৰ মাটি বাৰী সম্পত্তি ঘৰ দুৱাৰ বহুত টকা এইবিলাকেই সফলতা বুলি ক'ব বিচাৰে কিন্তু বহুতৰে আকৌ সৰু সৰু সৰু চাকৰি এটা কৰিয়েই সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰিয়েই তেওঁলোকে সফল বুলি ক'ব বিচাৰে কাৰণ তেওঁলোক সেইখিনি কৰিয়েই সুখী আৰু মোৰ মতে সফলতাৰ অৰ্থ সেইটোৱেহে য'ত আপুনি সুখীও হ'ব পাৰিব য'ত আমি সুখী নহওঁ তাত আমি সফলো হ'ব নোৱাৰোঁ